অঁ হেল্ল' হেৰি নহয় লখিমী কি কৰিছা এই এনেই আছোঁ হেৰি আকৌ এতিয়া বছৰৰ শেষ হৈছে নহয় পিকনিক এটা খাওঁ বুলি ভাবিছোঁ বছৰৰ শেষ হৈছে নহয় পিকনিক এটা খাওঁ বুলি ভাবিছোঁ অঁ তাকে মই বোলো প্ৰথম হেৰি আমাৰ গোটৰ তোমাৰ তোমাৰ লগতে কথাটো পাতি লওঁ তাৰ পিছত হেৰি আৰু আমি বাকী সদস্যাসকলক জনাম এই ঘাগৰৰ পাৰত কেনেকুৱা হ'ব বাৰু পিকনিক খাবলৈ তাকে মই ভাবিছোঁ বন্ধ বাৰ এটাত আমি গোটেই গোটৰ মহিলাখিনি লগ হৈ পিকনিক এটাকে খাওঁ কিমাননো ঘৰৰ কাম কৰিম সমাজৰ কাম কৰিম হয় নে নাই বাৰু

তাৰ পৰা এতিয়া কি কি খানা কৰিলে ভাল হ'ব বাৰু ৰাতিপুৱা আমি সোনকালে যাব লাগিব চাহটো থাকিবই চাহৰ লগত এনে কি দিলে ভাল হ'ব বাৰু মানে অকণমান পাতলীয়া আহাৰ এটা ভাল কথা ভাল কথা খাচি মাংস বেয়া নহয় তাৰ পিছত হেৰি মাংস থাকিলে বৰ বেছি আৰু শাক চবজি নহ'লেও হ'ব দালি আৰু চালাদ চালাদ এখন হ'ব লাগিব চালাদ এখন থাকিলে ভাল হ'ব আৰু হজমো হ'ব তাকে তেতিয়াহ'লে তুমি ঘৰত ক'বা মানুহজনক ময়ো কম

আমাৰ গোটৰ সদস্যাখিনিৰ লগত আমি আমি আমাৰ গোটটো গ'লেই হ'ব আৰু বেলেগ বাহিৰা মানুহক হেৰি নকৰোঁ মানে নিনিও মানে কি নিজৰ গোটৰ মানুহখিনিয়ে ফূৰ্তি ফাৰ্তা কৰিম আৰু আহিম আৰু টেম্প' এখনতে যাব লাগিব টেম্প' টেম্প' এখনতে যাম আৰু ৰাতিপুৱা সোনকালে গৈ পিনি তাৰ পিছত বাহিৰত খাম আৰু খাই বৈ মেলি গধূলি গুচি আহিম আৰু গধূলিৰ আগে আগে তাকে ঘৰত খবৰটো খবৰটো দি দিবা আমি দেওবাৰে যাম দেই অঁ আৰু সেই বাকী আমাৰ সেই সদস্যাসকলকো খবৰটো জনাই দিবাচোন তাৰমানে কেলে হেৰি দেওবাৰ হ'লে আমি বৃহস্পতিবাৰ মানে লগ হৈ পিনি মিটিং এখন কৰিব লাগিব এই টকা পইচা কিমানকৈ উঠাব লাগিব আৰু আমাৰ এই বাজেট বাজেটতো আমি কথা ক'ব লাগিব আৰু কি কি খাওঁ নাখাওঁ সেইখিনি তেওঁলোককো জনাব লাগিব নহয় হ'ব তেতিয়াহ'লে হ'ব